হয় এইটো কে কে ইলেক্ট্ৰনিকছ নেকি ডিব্ৰুগড়ৰ অ' মই ডিব্ৰুগড়ৰ পা কৈছোঁ অ' আছলতে মোক ফ'ন এটা লাগিছিলে ম'বাইল ফ'ন এটা অপ' অপ'ৰ নতুন মডেলটো সেই ফ'নটো অ' সেইটো আহিছে নেকি অ' তা সেই ফ'নটোৰ হয় কিমান বাৰু প্ৰাইচটো

অ' ডিছকাউণ্ট আছে

হয় হয় অ' কেনেকুৱা ধৰণৰ আছে বাৰু

হয় হয়

হয় হয়

হয় হয় হয় অ' হয় নেকি অ' আৰু ডিছকাউণ্ট কিমানকৈ দিব অ' অ' অ' অ' অ' ঠিক আছে মই আৰু বেলেগ হয় অ' অ' অ' অ' অ' ঠিক আছে মই আজি সন্ধিয়া যাম বাৰু আপোনাৰ তাতে অ' অপ' মোবাইলটো এবাৰ চাম তাপা বাকীকিটা মোবাইলো আপুনি যিকেইটা কৈছে সেইকিটা তেতিয়াহ'লে এবাৰ চাই ল'ম নেকি হয় হয় হয় হয়

হয় হয় ঠিক আছে মই যাম বাৰু ইভিনিং আজি গৈ আছোঁ অ' ঠিক আছে থেংক ইউ হয় হয় অ' ঠিক আছে